মই ৰান্ধি খুব ভাল পাওঁ আমাৰ যিখিনি ঘৰুৱা মানে পাচলি সেইখিনিকে খুব ধুনীয়াকৈ বিভিন্ন প্ৰকাৰে ৰান্ধিবলৈ চেষ্টা কৰোঁ এইখিনি খাই সকলোৱে ভাল পায় কয় আপুনি ইমান ধুনীয়া ৰান্ধে কেতিয়াবা যদি মাংস বনাওঁ কোনোবাই যদি খাবলৈ পায় কেতিয়াবা তেতিয়াও কয় আপুনি ইমান ধুনীয়া ৰান্ধে আমাকো শিকাই দিবচোন কেতিয়াবা আকৌ কি হয় আমাৰ লগৰীয়াবিলাকে একেলগে লগ লাগি খানা খাওঁ খানা খাওঁতেও মোকে বনাবলৈ দিয়ে আৰু যেতিয়া বনাওঁ তেতিয়া কয় আপুনি ইমান ধুনীয়া ৰান্ধে আমাক অলপ শিকাই দিবচোন এইধৰণে মানে মোক উৎসাহ দিয়াৰ কাৰণে মই ভাবিলোঁ আজিকালি যিটো জনসংযোগ মাধ্যমৰ যোগেদি মই কেনেকৈ তাৰমানে মই বনোৱা খাদ্য মই প্ৰচাৰ কৰিব পাৰোঁ সেইটোকে ভাবি মই যিখিনি খাদ্য বনাওঁ ঘৰুৱাভাৱে যিখিনি আমি পাওঁ শাক পাচলি যিখিনি আমাৰ মানে ঘৰুৱা পদ্ধতিৰ যোগেদি মই বনাই পিনি এই জনসংযোগ মাধ্যমৰ যোগেদি মই প্ৰচাৰ কৰোঁ আৰু সেইখিনি যেতিয়া ৰাইজে ভাল পায় মোক যথেষ্ট উৎসাহ দিয়ে আৰু উৎসাহ দিয়াৰ কাৰণে মই আৰু ভাল পাওঁ আৰু নতুন নতুন পদ্ধতিৰে মই ৰেচিপিবিলাক বনাবলৈ চেষ্টা কৰোঁ আৰু এইধৰণে মই জনসাধাৰণৰ মাজত মই বনোৱা ৰেচিপি সকলোৱে গ্ৰহণ কৰিছে আৰু বৰ্তমান মোক যথেষ্ট ৰাইজে প্ৰেৰণা দিছে আৰু বহুত নতুন নতুন ৰেচিপি মই বনাই ৰাইজক পঠিয়াই আছোঁ